আপুনি তুলি তুলিকা বাইদেউ হয়নে হয় অ মোৰ গাটো কালি পৰহিৰ পৰা একদম বেয়া বেয়া লাগি আছে পেটটো বেয়া বেয়া লাগিছে বিশেষকৈ খুব আভোক আভোক লাগিছে ভাত খাবলৈ মন নাযায় বিষ বিষো অনুভৱ হৈছে এই সেই মই খোৱা বোৱা খেলিমেলি কালি নহয় পৰহি মই এটা বাৰ্থডে' পাৰ্টি খাইছিলোঁ তাত মানে মছলাজাতীয় খাদ্যয়ে খাইছিলোঁ তাৰ কাৰণে হৈছেনে কিয়ে নে তাৰপৰা অ এতিয়া কিনো খাব লাগিব কিনো টেবলেট চেবলেট কিনো পাম সুধিছিলোঁ তাকে পেটটো মানে আভোক আভোক খাবলৈ মন নাযায় আভোক আভোক লাগে আৰু অকণমান জ্বলা পোৰাও পেটটো অলপ অলপ অলপ অলপ ফুলিছে অলপ অলপ ফুলিছে অলপ জ্বলা পোৰাও লাগি আছে এনেকুৱা অ পিঠিটো বিষ বিষ লাগে অলপ খোচ মাৰি ধৰে হয় হয় হয় হয় হয়

হয় হয় অ কিমান সময়ত যাব লাগিব কিমান সময়ত আপুনি এতিয়া চেম্বাৰত থাকিব হয়

হয় হয় মই ফোন এটা কৰি দিম বাৰু অ হয় হয় মই যাম গেছ হৈছে হয় হয় হয় অ অ কাইলৈ মই যাম ন বজাত পোৱাকৈ যাম মই কাইলৈ